পৰ্যটকসকল সকলৰ লগত মই কথা পাতি পাইছোঁ তেওঁলোক চাৰিজন পৰ্যটক আমাৰ ধেমাজিলে বুলি আহিছিল তেওঁলোকে আমাৰ ধৰক কেইটামান জেগা চালে যেনে আমাৰ হেৰি হাবুং ঘুগুহা দৌল আৰু এইটো কি আছিলে মালিনী থান এই বস্তুকেইটা তেওঁলোকে চালে চাই বহুত ঢকুৱাখানা ফাতে বিহু এইবিলাকো চালে তেওঁলোকে চাই মেলি আমাৰ লগত কথোপকথন কৰিছে বহুত ভাল লাগিছে বুলি কৈছে ইয়ালে আহি ইয়াৰ পৰিৱেশটো দেখি আৰু তেওঁলোক সম্পূৰ্ণ তেওঁলোকে নিজেও বহুত মুক্ত তেওঁলোকৰ লগত কথা বতৰা পাতি ভালেই লাগে বহুত ভাল লাগিলে তেওঁলোকে আমাৰ ঐতিহ্য মন্দিৰবিলাক চাই আমাৰ আগত প্ৰকাশ কৰিলেহে চাই বহুত ভাল লাগিলে এইবিলাক আমি আগতে দেখা নাছিলোঁ বুলি ধৰক তাৰপা তেওঁলোকক আমাৰ ঘৰলে আমাৰ ল'ৰাই মাতি আনিলে চাৰিজনকে আমি ইয়াতে আমাৰ থলুৱা খাদ্য খুৱালোঁ তেওঁলোকে ধৰক আমি তেওঁলোকে খাৰ কি বস্তু চিনি নাপায় খাৰ শাক খুৱালোঁ টেঙা জোল খুৱালোঁ মাছৰ জোল খুৱালোঁ মাংস জোল খুৱালোঁ আচাৰ পৰ্যন্ত আৰু যিমানখিনি আমি অসমীয়া খাদ্য থলুৱা খাদ্য সকলোখিনি তেওঁলোকে খালে খাই আমাক বহুত মানে হেৰি জনাইছে আৰু মানে খাই বহুত ভাল লাগিলে বুলি আমাক মানে কৈছে আৰু তেওঁলোকে তাৰপিছত তেওঁলোকৰ মানে মনোবৃত্তিবিলাক বহুত বহল তেওঁলোক মানে বৰ বেছি তেওঁলোকত ঘৰৰ ইঘৰ ইঘৰ আমাৰ নিচিনাকে আমি যেনেকে মানে বা থাকোঁ তেনেকুৱা ধৰণৰ তেওঁলোকৰ হয়তো পৰিৱেশ নাই তেওঁলোক মানে মুক্ত আৰু গতিকেলৈ মই তেওঁলোকৰ লগত কথা পাতি বহুত ভাল লাগিলে টেকন'লজিৰ দিশতো তেওঁলোক বহুত আগবঢ়া কথাবিলাকত ধৰিব পাৰিছোঁ তেওঁলোক বহুত ভাল হয়